হেল্ল'

অঁ কি কৰিছে মই বৰষা কোঁৱৰে কৈছোঁ অঁ মোক কি কৰিছে অঁ অঁ মই মানে হেৰি কাম এটা কৰিব লৈছোঁ খেতি কৰিব লৈছোঁ মানে পইচা অলপ হেৰি দিব লাগিছিলে সহায় কৰিব পাৰিব নি মই যে খোৱাঙৰ পৰা কৈছিলোঁ মই খোৱাং বেতনীৰ পৰা কৈছোঁ খেতি মই দহ বিঘামান কৰিম বুলি ভাবিছোঁ এইবাৰ আগতে কৰিছিলোঁ এতিয়া মানে অলপ বেছিকৈ লৈছোঁ আৰু কৰিবলৈ অঁ আগতে এনেই তিনি বিঘা চাৰি বিঘামান কৰোঁ আৰু অঁ পাৰিম আৰু লগাব লাগিব মানুহ আৰু

অঁ আছে ট্ৰেক্টৰে বাও বুলিব ক'ৰ গৰু খেতি ভালেই হয় অঁ আৰু এই কবি চবি অলপ কৰিম বুলি ভাবিছোঁ আলু চালু

এই নদী কিনাৰতে অলপ আছে

অঁ ডাঙৰ সৰিয়হ খেতি দিব লাগিব মানুহ নিজেও কৰোঁ অলপ মানে মানুহ সিমান নলগাও আৰু নিজেও আমি ছজন থাকোঁ

অঁ লাগে এনেই এদিনৰ হাজিৰা তিনিশমান দিওঁ আৰু বিকোঁ খাবলৈও থওঁ আছে

এনেই পঞ্চাছমান দিলেও হ'ব বাৰু বিঘাত ল'ম পঞ্চাছ হাজাৰ অঁ অঁ

আহিব আহিব আপুনি এদিনাখন অঁ অঁ

হে অঁ অঁ নদীৰ পৰাই হেৰি কৰোঁ আৰু অঁ দিওঁ দিওঁ কেতিয়াবা অলপ ভাল হয় চাগে আৰু

ডাঙৰ ট্ৰেক্টৰ আছে সৰু টেক্টৰ নাই অঁ অঁ অঁ কিমান দাম এনেই অঁ অঁ

অঁ অঁ

অঁ ভাত পানী খালেনে

অঁ অঁ অঁ কৰি বাৰু অঁ অঁ কৰিম হ'ব